আচ্ছা দুৱাৰ দলিত গৰুৰ গোবৰ মিলোৱা মিহলাই পানী ছটিওৱাৰ দিয়াৰ মূলতেই হৈছে আমাৰ হিন্দু ধৰ্মৰ মতে আমি গৰু পূজা কৰোঁ আৰু গৰু আমাৰ হৈছে মাতা গতিকে আমাৰ ঘৰৰ বা বাহিৰত কিছুমান নিয়ম আছে যদি আমাৰ ঘৰত কিছুমান অসু বা অসুস্থ থাকে বা ঘৰত কিছুমান বেয়া কৰ্ম হয় তেতিয়া আমি সেই গৰু গোবৰ মিলাই আমি দুৱাৰ দলিত তাক ছটিয়াই দিয়া হয় আৰু সেই ছটিয়াই আমি শুচি কৰা হয় হিন্দু ধৰ্মমতে গতিকে আৰু গৰু আমাৰ হৈছে হিন্দু ধৰ্মমতে মাতা গতিকে ঘৰ মোচো আমি গৰু গোবৰ দি আৰু গৰু গোবৰৰ পৰা আমি খেতি শস্য পথাৰটো আমি গৰু গোবৰ ছটিয়াই দিওঁ আৰু সেই শস্য পথাৰ আমাৰ নদন বদন হৈ আহে গতিকে গৰু গোবৰ আমাৰ অতিকৈ প্ৰয়োজনীয়